মাছ বুলি ক'লে খুবেই প্ৰিয় বিশেষকৈ আমি মাছ কিনি খোৱাতকৈ নিজে ধৰি খাই বেছি ভাল পাওঁ মাছ ধৰি খোৱাৰ আমেজ আমেজেই বেলেগ সেইকাৰণে আমি সৰুৰ পাই চাওঁ যে সৰু সৰু ল'ৰা ছোৱালী যেনেকৈ মানে হাতৰ পৰা মাছ ধৰোঁ অকণমান কিছুমান মাছ ধৰি আনিছে চৰিয়াত মানে মাছটো পানী দি পেলাই থ'লে তেতিয়া সৰু ল'ৰাবোৰে ধৰিব আৰম্ভ কৰে তেনেকৈ সৰুতে মইও মানে মাছ ধৰা আৰম্ভ কৰিছিলোঁ পিছত বৰশী ব্যৱহাৰ কৰিলোঁ আকৌ বৰশীত ধৰাৰ টেকনিক আছে যেতিয়া বৰশীটো আপোনাৰ বিভিন্ন ধৰণৰ বৰশী আছে এটা দীঘল বৰশী আছে এটা বাঁহৰ সৰু সৰু বাঁহ কাটি আনি পেলাই সেইটো আমি দা দাৰি হিচাপে ব্যৱহাৰ কৰোঁ তাৰপিছত তাত মানে আমি পেৰাচুটৰ ৰছি বান্ধি পেলাই তাৰ আমি বৰশী বনাওঁ বৰশীৰ আমি এনেকুৱা পদ্ধতিত বনাওঁ যে বৰশীটোত এটা পোঙা লগাই পেলাই আমি বনাওঁ আৰু পোঙা নলগোৱাকৈও বনাওঁ বৰশীটো বান্ধি দি পেলাই চেটু লগাই দিওঁ কেতিয়াবা সৰু সৰু চেটু লগাই দিওঁ তাৰপিছত বৰশীটো আমি বনোৱাৰ পিছত আমি কেঁচু নিৰ্বাচন কৰোঁ কেঁচু যেনেকৈ তিনি চাৰি প্ৰকাৰ আছে কেতিয়াবা এনেকুৱা হয় ডাঙৰ এজোপা ভীমকল যেনিবা অকণমান কল কল গছজোপা গেলিব আৰম্ভ কৰিছে কলজোপা যেতিয়া তাৰপিছত ৰঙা ৰঙা কিছুমান কেঁচু ওলায় সেই কেঁচুটো ইমান উন্নত মানৰ নহয় কেতিয়াবা সেইটোও ব্যৱহাৰ কৰোঁ কিন্তু মাটিত পোৱা যিটো মানে কেঁচু কেঁচুমটাত এনেকৈ সৰু সৰু কেঁচুমটাৰ সৰু সৰু পোৱালিবোৰ যেতিয়া এই ক'লা বৰণৰ কিছুমান কেঁচু কেঁচু থাকে সেইটো সবতচে ভাল হয় সেই কেঁচুটো ব্যৱহাৰ কৰিলে সেই কেঁচুটো পটককৈ সোনকালে মাছে খুটিলেও সোনকালে বেয়া হৈ নাযায় সি লাষ্টিং হয় তাৰপিছত বগা এটা কেঁচুও পোৱা যায় সি লাহে ধীৰে যায় সেই কেঁচুটোও ব্যৱহাৰ কৰোঁ কিন্তু ক'লা কেঁচুটো বেচ হয় তাৰপিছত এইটো চাই যদি যদি ডাঙৰ ডাঙৰ মাছ থাকে তেতিয়া আমি অলপ ডাঙৰ কেঁচু ব্যৱহাৰ কৰোঁ যেতিয়া সৰু সৰু মাছ হয় তেতিয়া অকণমান সৰু কেঁচু আৰু বৰশীৰ প্ৰক্ৰিয়া যেনেকৈ যেতিয়া ডাঙৰ পুখুৰীত মাছ ধৰিবলৈ যায় তেতিয়া অকণমান ডাঙৰ বৰশী ব্যৱহাৰ কৰোঁ যেতিয়া সৰু সৰু মাছ ধৰোঁতে সৰু বৰশী ব্যৱহাৰ কৰোঁ তেনেকেই ধৰোঁ তাৰপিছত বৰশী প্ৰকাৰে পোঙা বৰশী আছে আৰু আৰু বেলেগকে এটা পোঙা বৰশী আছে তাত দীঘলীয়া ৰছিটো মেৰিয়াই মেৰিয়াই পোঙাত দিয়া হয় তাৰপিছত এইটো লগাই দিয়া হয় বিলত বা পুখুৰীত এতিয়া মাছটো মানে এইটো লগাই দি পেলাই আমি গুছি যাওঁ পিছত এই বৰশীটো টানি টানি টানি টানি যেতিয়া সেইটো মেৰিয়াই থোৱা বৰশীৰ সেই ৰছিটো লাহে লাহে দীঘল দীঘল হৈ গৈ থাকে আৰু গোটেই টানি শেষ কৰি দিয়ে তেতিয়া আমি যেতিয়া সেই বৰশীটো হাতেৰে উঠাই দিওঁ তেতিয়া মাছটো সোমাই থাকে তেনেকৈ আমি মাছ ধৰোঁ তাৰপিছত প্ৰস্তুতি মাছ ধৰাৰ প্ৰস্তুতি বুলি ক'লে বৰশীটো প্ৰথমতে এইটোৱে মেইন হয় তাৰপিছত আৰু আছে আমি জাল ব্যৱহাৰ কৰোঁ জাল ব্যৱহাৰটো তেনেকৈ হয় আমি জনা মানুহে জালটো গুটি গুটি চেটু লগাই পেলাই বনাই লোৱা হয় তাৰপিছত জালৰ যেতিয়া চেটু লগাই তেতিয়া ৱেইটটো যেনিবা চাৰি কিলো পাঁচ কিলো সাত কিলো তেনে পৰ্যন্ত হয় তেতিয়া জালটো আমি পুখুৰীত মাৰোঁ নদীত মাৰোঁ বিলত মাৰোঁ আৰু জালটো মাৰোঁতে অকণমান সাৱধান হ'ব লগা হয় যিটো জেগাত মানে অকণমান পানীৰ তলত হয়তু জেং থাকিব পাৰে কাঁইট থাকিব পাৰে তেতিয়া জালটো ফঁছি যায় সেইটো কাৰণে আমি অলপ চাই চিতি মাৰোঁ তাৰপিছত জাল মৰাটো তেনেই সহজ কাৰণ পুখুৰীত মাৰোঁ নদীত এবাৰ মাৰোঁতে বহুতখিনি মাছ উঠি আহে সেইটো এটা সহজ পদ্ধতি যেতিয়া আমাৰ কিছুমান সকাম হয় এতিয়া যদি সোনকালে মাছ খাব লগা হয় বা গোটেই পুখুৰী বহুত মাছ উঠাব লগা হয় তেতিয়া আমি জাল ব্যৱহাৰ কৰোঁ জালত একেৰাহতে বহুত মাছ উঠি আহে কেতিয়াবা আকৌ যদি নিশাৰ এসাজৰ কাৰণে যেতিয়া নিজৰ ফেমিলীটোৰ কাৰণে অকল যদি মাছ ধৰিব যায় তেতিয়া আমি বৰশী ব্যৱহাৰ কৰোঁ আকৌ কেতিয়াবা চালনী ব্যৱহাৰ কৰোঁ যেতিয়া বিলৰ পানীখিনি বা পুখুৰীৰ পানীখিনি যেতিয়া অকণমান দ'টো ইমান দ' নহয় যেতিয়া ভৰিৰ পানীবিলাক অকণমান মানে পানীবিলাক দ'টো কমি আহে তেতিয়া আমি চালনী ব্যৱহাৰ কৰোঁ তাৰপিছত আৰু এটা অভিজ্ঞতা আমাৰ আছে এতিয়াও কৰোঁ যেতিয়া আমি কিছুমান মাছ আমি হাতেৰে ধৰি ভাল পাওঁ মাছ কেতিয়াবা আমি কি কৰোঁ যেনে যেনিবা জাকৈ চালনী জাল দৰ্মজাল সেইবোৰ গোটেই আঁতৰাই আমি হাতেৰেও মাছ ধৰিবলৈ ব্যৱহাৰ কৰোঁ যেতিয়া হাতেৰে কেনেকৈ ধৰোঁ যেতিয়া আমি চাই লৈ মাছটো ক'ত আছে যেতিয়া আমি বোকাৰ ভিতৰত মাছটো সোমাই থাকে তেতিয়া হাতৰপা ধৰোঁ যেতিয়াপা আামি মাছ ধৰিবলৈ ঘূৰি থাকোঁতে যেতিয়া ভৰিত মাছ এটা গচকি দিওঁ তেতিয়া আমি হাতৰ পৰা এইটো ধৰি উঠাই আনো যেতিয়াপা মাছবিলাক সৰু সৰু মানে ঠাণ্ডা দিনত খোৰোং বনাই পেলাই ভিতৰত সোমাই থাকে তেতিয়া আমি হাতৰ পৰা ধৰোঁ আৰু কিছুমান এনেকুৱা এটা অভিজ্ঞতা হৈছে যে আামাৰ গাঁৱত দুখন নদী আছে যেতিয়া সেই নদীখনত মাছ ধৰিবলৈ যাওঁ তেতিয়াপা সেই নদীবিলাকত কিছুমান শিল থাকে শিলৰ ফাঁকত কিছুমান মাছ সোমাই থাকে বিশেষকৈ মিহা মাছ মিছা মাছ সোমাই থাকে মিছা মাছবোৰ ধৰিবলৈ যাওঁতে আমি হাতবিলাক আমাৰ হাত দুখন মানে লাহেকৈ শিলৰ শিলটোৰ ভিতৰত সোমাই দিওঁ শিল শিলৰ ফাঁকৰ ভিতৰত সোমাই পেলাই মাছবোৰ ধৰোঁ এতিয়া কিছুমান আচৰিত ধৰণৰ ঘটনা হৈছিল যে তেতিয়া মানে আমি পটককৈ গম নাপাওঁ যে শিলৰ ভিতৰত সাপ সোমাই থাকিব পাৰে বুলি তেতিয়া তাত ঢোৰা সাপবোৰ সোমাই থাকে আমি যে হাতটো সোমাই দিওঁ শিলৰ ফাঁকৰ ভিতৰত তেতিয়া আমি মাছটো ধৰিবলৈ যাওঁতে আমি হাতটো মানে আমাৰ লাগি যায় ডাইৰেক সাপ সাপত সাপটো ভাবি সাপটো অকণ পিচল পিচল হয় পটককৈ মনলৈ আহে যে এইটো হয়তো ডাঙৰ ডাঙৰ এটা চেং মাছ হ'ব পাৰে ডাঙৰ এটা গৰৈ মাছো হ'ব পাৰে তেনেকৈ ভাবি পেলাই পটককে আমি ফালি যেতিয়া উলিয়াই দিওঁ তেতিয়াহে ডাঙৰ এটা দীঘল সাপ ওলাই আহে তেতিয়া আমি সাপটো আকৌ দূৰলৈ দলিয়াই দি পেলাই আকৌ মাছ বিচৰা আৰম্ভ কৰোঁ ঢোৰা সাপটোৰ ইমান বিহ নাই বুলি জানি আমি ইমান ভয় নকৰোঁ সেইকাৰণে আকৌ মাছটো আকৌ ধৰিবলৈ আৰম্ভ কৰোঁ তেনেকৈ আমি ধৰিছিলোঁ তাৰপিছত কুচীয়া মাছৰ অভিজ্ঞতা আছে কুচীয়া মাছ যিহেতু বহুত পিচল মাছ সেইকাৰণে হাতেৰে ধৰিব নোৱাৰি কিন্তু এবাৰ মোৰ অভিজ্ঞতা আছে আমাৰ গাঁৱত ডাঙৰকৈ এবাৰ বানপানী হৈছিলে বানপানী হওঁতে গোটেই মানে নদীৰ দুপাৰতে মানে পলস আঁঠুৰলৈকে পলক পলস উঠিছিল এই পলসবোৰ ইমানেই বোকা আছিল যে তাত মানে খোজ কাঢ়িবলৈ একদম আঠা আঠা লাগিছিল তেতিয়া মই দেখিছিলোঁ যে এই পলসৰ ওপৰত এটা ডাঙৰ এটা কুচীয়া মাছ আছে মই গম পায়েই কুচীয়া মাছটো ধৰি হাতৰ পৰা কেনেবাকে যদি পিচল খাই এৰ খাই যাওঁ তেতিয়া সেই কুচীয়াটো ডাইৰেক্ট বোকাৰ ভিতৰত পলসৰ ভিতৰত সোমাই যাব তাক বিচাৰি পোৱা নাযাব সেইকাৰণে মই একদম হাতটো টান কৰি লৈছোঁ যে চিলনী সাপ ধৰাৰ ঈগলে সাপ ধৰাৰ দৰে আৰু তাৰপিছত এই কুচীয়া মাছটো হাতেৰে টাইতকৈ ধৰি লৈ উঠাই আনিছিলোঁ মোক তেতিয়া মানুহে প্ৰসংসা কৰিছিলে তুমি এই বোকাৰ মাজত কেনেকৈ মানে কুচীয়া ধৰিব পাৰিলা তেনেকুৱাও অভিজ্ঞতা আছে আৰু গম পাওঁ আমি আৰু গম পাওঁ যে এইটো যে যেতিয়া কিনকিনীয়া বৰষুণ হয় তেতিয়া আমি বৰশীত খুউব শিঙী মাছ ধৰে সেইটো তাৰপিছত যদি ৰাতিপুৱা সময়ত চেং মাছবোৰ খুব ধৰে তেনেকৈ কিছুমান অভিজ্ঞতা আছে তাৰপিছত ডিঙৰা যেতিয়া তাৰপিছত এটা কৌশল আছে যে আমাৰ আমি ডিঙৰা ব্যৱহাৰ কৰোঁ মাছ ধৰিবলৈ তেতিয়া আমি ডিঙৰাটো কি কৰোঁ সন্ধিয়া সময়ত আমি কেঁচু ডাঙৰ ডাঙৰ কেঁচুমটাবোৰ আনি পেলাই খৰিকাৰ দৰে দি পেলাই আমি ডিঙৰাৰ ভিতৰত ভৰাই দিয়া হয় ডিঙৰাটো আমি নিৰ্দিষ্ট ঠাইত পুখুৰীত বা বৈ থকা পানীৰ ওচৰত হওক আমি ধুনীয়াকৈ মানে তাত ৰাতি মানে মাছটো সোমাব পৰাকৈ মানে ধুনীয়াকৈ মানে থৈ দি আহোঁ পিছদিনাখন ৰাতিপুৱাই গৈ পেলাই আমি ডিঙৰাৰ পৰা মাছখিনি আকৌ ওলিয়াই আনো আৰু এটা আকৌ যেতিয়া আমি কুচীয়া মাছ ডিঙৰাত ধৰিবলৈ যাওঁ তেতিয়া এটা অভিজ্ঞতা আছে যে আমি কুচীয়া মাছখিনি ধৰিবৰ কাৰণে কুচীয়া মাছ বিশেষকৈ কচুৱনীত থাকে যোনটো জেগাত সৰু সৰু মানে সৰু বৰ কচু গজে সেই কচুৰ তলত আৰু মৰিছা শাক য'ত থাকে সেই মৰিছা শাক থকাৰ জেগাত যেতিয়া পানী থাকে সেই জেগাত খুব কুচীয়া মাছ থাকে আৰু যোন য'ত মানে কচু গছ আছে কচুবোৰ অলপ গেলিছে এনেকুৱা জেগাত কুচীয়া মাছ থাকে তাৰপিছত অন্য জেগাতো থাকে বাৰু য'ত কিছুমান মানে মাটিৰ তলৰ পৰা ঠাণ্ডা ঠাণ্ডা পানী সৰু সৰু সুৰঙ্গৰ পৰা ঠাণ্ডা পানী ওলাই থাকে সেনেকা জেগাতো কুচীয়া মাছ থাকে সেইকাৰণে আমি কি কৰোঁ কুচীয়া মাছটো যাতে ডিঙৰাত সোমাই সেই কাৰণে ডিঙৰাৰ যিটো মানে ডিঙৰালৈ মাছে সোমাই যোৱা যিটো তাত মানে খোৰোং আছে ফুটা লগাই দিয়া হয় তাত আমি মাটিৰ প্ৰলেপ দিয়া হয় যাতে কুচীয়া মাছটো মাটি বুলি ভাবি পেলাই পটককৈ সোমাই যায় আৰু কুচীয়া মাছ ধৰাৰ কৌশল অকল কেঁচুৱে নহয় মালভোগ কল যদি মালভোগ কলটো এই ডিঙৰাৰ ভিতৰত বান্ধি থোৱা হয় মালভোগ কলৰ গোন্ধটো কুচীয়াৰ খুব প্ৰিয় সেইটো কাৰণে মালভোগ কলৰ গোন্ধ পালে কুচীয়াটো খুব সোনকালে মানে ডিঙৰাত সোমায় সেইটো আমি ব্যৱহাৰ কৰোঁ তাৰপিছত কেতিয়াবা পুখুৰীত আমি জুলুকি ব্যৱহাৰ কৰোঁ জুলুকিৰ পৰা মাছটো উঠাওঁ জুলুকিৰ পৰা মাছ উঠাই আমি যাওঁ তাৰপিছত আমি মাছ ধৰাৰ আৰু এটা কৌশল বুলি মাছ ধৰিবলৈ যাওঁতে আমি নদীৰ পৰা কেঁকোৰাও ধৰোঁ কেঁকোৰাটো আমি চিনি পাওঁ যে সেইটো কেঁকোৰা গাঁতবিলাক আমি চাই লওঁ ভালকৈ যদি কে কেঁকোৰাৰ গাঁতৰ বাহিৰত যদি নতুনকৈ কেঁচুৱে যদি খানি ওলোৱা মাটি বগা সৰু নতুন মাটি ওলাই থাকে তেতিয়া আমি বুজিব লাগিব যে তাত কেঁকোৰা আছে যদি কেঁকোৰাৰ গাঁতটো যদি পুৰণা হৈ যায় তেতিয়া আমি গম পাওঁ যে এইটো গাঁত কেঁকোৰা নাই তাত সাপ চাপ সোমাই থাকিব পাৰে সেইকাৰণে আমি তাত হাত নিদিওঁ যোনটো কেঁচু গাঁতত যোনটো কেঁকোৰাৰ গাঁতত আমি নতুন মাটি নতুন খানি উলিয়াই দিয়া থাকে তেতিয়া আমি আমি তাৰ পৰা কেঁকোৰাটো ধৰোঁ কিন্তু আমি এইটো এনেকুৱা কৰো যেন আমি হাতটো লাহে ধীৰে নুসুমাওঁ যদি কেঁকোৰা ধৰিবলৈ হাতটো আমি হিলাই হিলাই লাহে লাহে যদি সোমাই দিওঁ তেতিয়া কেঁচু কেঁকোৰাটো মানে বহুত দীঘল ভিতৰৰ গাঁতলৈ সোমাই যায় সেইকাৰণে আমি বহুত স্পীডতে হাতটো সোমাই দিওঁ তেতিয়া কেঁকোৰাটো ডাইৰেক আমি ধৰি আনো তেনেকৈ কৰোঁ আৰু কেকুৰাটো যদি আমি সহজভাৱে ধৰিব বিছাৰোঁ তেতিয়া আমি ৰাতি যাওঁ ৰাতি কেঁকোৰাবোৰে গাঁতৰ ভিতৰৰ পৰা ওলাই আহি নদীৰ বালিত ঘূৰি থাকে তেতিয়া অকল নদীত টৰ্ছ মাৰিব লাগে আৰু কেঁকোৰাবোৰ নদীৰ সৰু সৰু দ' নোহোৱা পানীত ঘূৰি থাকে তেতিয়া হাতৰ পৰা বাল্টিং এটা লৈ যাব লাগে কেঁকোৰাবোৰ হাতৰ পৰা এটা এটাকৈ ধৰি উঠাব লাগে তেতিয়া তেতিয়া তেনেকৈ ধৰি ল'ব পাৰি আৰু তাৰপিছত মাছ ধৰাৰ আৰু কিছুমান কৌশল আছে সেইটো কৌশলটো হৈছে দৰ্মজাল এইটো হয়তো বেলেগ বেলেগ জেগাত বেলেগ বেলেগ নাম হ'ব পাৰে আমাৰ তাত দৰ্মজাল বুলি কয় যিটো বাঁহৰ পৰা বনোৱা হয় ডাঙৰ এটা মানে আঁঠুৱাৰ দৰে ডাঙৰ এটা দীঘলীয়াকৈ আঁঠুৱা আঁঠুৱাৰ দৰে বস্তু ব্যৱহাৰ কৰোঁ জাল ব্যৱহাৰ কৰোঁ এইটো মানে বাঁহৰ কামিটো দুটা আনি পেলাই তাক বিপৰীতমুখীকৈ লগাই দিওঁ চাৰিটা হৈ যায় তাত মানে ৰছি এটা ওপৰত বান্ধি দিওঁ তেতিয়া বহুত সময় পানীৰ তলতে এইটো থৈ দিয়ে তাৰপিছত বাঁহৰ দীঘলীয়া দাৰি এটা আমি তাত লগাই দিয়া হয় এইটো ভৰিৰ তলত থাকে ভৰিটো যেতিয়া বাঁহৰ বাঁহত গছকি পেলাই আমি ওপৰত বান্ধি থোৱা সেই দৰ্মজালৰ ৰছিখন টানি দিওঁঁ তেতিয়া সেই দৰ্মজালটো উঠি আহে তাৰ ভিতৰত বহুত মাছ সোমায় তেনেধৰণে আমি মাছ কৌশল কৰি ধৰোঁ